মই অনলাইনত এখন শাৰী কিনিছিলোঁ শাৰীখন ভালেই বহুত ভাল যিটো দেখিছিলোঁ তাৰ মানে চাওঁতে সেইটোৱে আহিছে আৰু দামো আমাৰ ব বজাৰত কিনাত কৰি বহুত কম কম দামতে পাইছোঁ বজাৰত যদি দুই হেজাৰ লাগে সেইখন শাৰী দুই হেজাৰ পৰে ইয়াতে সাতশ টকাতে মই অনলাইনৰ পৰা আনিছোঁ আৰু কালাৰটো বহুত ভাল লাগিছে